বৰ্তমান সময়ত মোবাইল ফোনে মানুহৰ বহুত ক্ষতি কৰিছে মোবাইল ফোনৰ ফলত অকল শিশুসকলেই নহয় বিভিন্ন ধৰণৰ ব্যক্তিও ইয়াত প্ৰভাৱ পৰিছে যিহেতু গোটেই পৃথিৱীখনৰ তথ্য সকলোৰে ভাল বেয়া খবৰ আমি মোবাইলতে পাওঁ মোবাইলে মানুহক যিদৰে উপকাৰ কৰিছে তাতকৈ অধিক বেছি অপকাৰ কৰিছে প্ৰথম পৰিৱস্থাত চাবলৈ গ'লে শিশুসকলক আজিকালি মাতৃসকলে মোবাইলটো হাতত দি দিয়ে কাৰণ প্ৰতিজন অভিভাৱকৰে সময় বহুত কম তেওঁলোকে নিজৰ কৰ্মচাৰীৰ লগত ব্যস্ত থাকে নিজৰ বিভিন্ন কামৰ লগত ব্যস্ত হৈ থাকে সেইকাৰণে মোবাইলটো যেতিয়া হাতত দি দিয়ে শিশুসকলে কি ছাৰ্চ কৰে কি চাইছে একো তেওঁলোকে নাভাবে তাৰ ফলত শিশুসকলে কিছুমান বিভিন্ন ধৰণৰ কাৰ্য্যত লিপ্ত হৈ যায় ঠিক যেনেদৰে এজন ডাঙৰ ল'ৰাই মোবাইলত কাৰোবাক যদি কিবা লিখে কিন্তু শিশুসকলে সেইটো টাইপিঙৰ দেখি দেখি তেওঁলোকেও কিবা এটা মেছেজ ছেণ্ড কৰিব বিচাৰে তাৰ ফলত তেওঁলোকৰ কি হয় মনোভাৱটো বেলেগ ধৰণৰ হৈ যায় তদুপৰি মোবাইলত থকা বিভিন্ন ধৰণৰ নেতিবাচক প্ৰভাৱৰ ফলত মানুহে নিজৰ কৰ্মক্ষেত্ৰৰ পৰা আঁতৰি গৈছে মানুহে মানুহক সময় দিব পৰাৰ যিটো অৱস্থা সেইটো লাহে লাহে নাইকিয়া হৈ গৈছে শিশুসকলে পঢ়াৰ যিটো পৰিৱেশ সেইটো মোবাইলে মানুহক বহুত ক্ষতি কৰিছে তদুপৰি মোবাইলৰ জৰিয়তে কেৱল যে শিশুসকলেই নহয় একাংশ ছাত্ৰ ছাত্ৰীও বহুত ক্ষতি হৈছে কাৰণ আজিকালি অধিক শতাংশ ছাত্ৰ ছাত্ৰীয়ে মোবাইল চায় আগৰ দিনত মানুহবিলাকে ল'ৰা ছোৱালীবিলাকক পঢ়িবলৈ বিভিন্ন ধৰণৰ কিতাপ যোগান ধৰিছিল আজিকালি ল'ৰা ছোৱালীবিলাকে মোবাইলৰ অজুহাত দেখুৱাই কিতাপ নপঢ়ে তাৰ ফলতো মোবাইলৰ এটা নেতিবাচক প্ৰভাৱ পৰিছে তদুপৰি মোবাইল অধিক শতাংশ ব্যৱহাৰৰ ফলত মানুহৰ শাৰীৰিক অসুস্থতাৰো সন্মুখীন হৈছে বৃদ্ধ বয়স এজনে যদি মোবাইল চাই থাকে তেওঁৰ বহুতো প্ৰভাৱ পৰিব ঠিক তেনেদৰে শিশু এটাই যদি তেওঁ নিজৰ খেলা ধূলাৰ শৈশৱকালত নেখেলি কৈশোৰ কালত নেখেলি মোবাইল যদি থাই চাই থাকে তেতিয়া কি হ'ব আমাৰ শিশুসকলৰ চকুৰ দৃষ্টিশক্তি কমাৰ লগতে তেওঁলোকে শাৰীৰিক যিটো ব্যায়াম সেইটো কৰিব নোৱাৰিব যিহেতো মোবাইলটোৱেই কেৱল মানুহৰ হাতত থাকি অকল তেওঁলোকে গোটেই যিমানখিনি তেওঁলোকে গ্ৰহণ কৰিব লাগে মোবাইলতেই সকলো দি দিয়ে মোবাইলটো তেওঁলোকে যিমানেই ব্যৱহাৰ কৰে সিমানেই মানুহৰ শৰীৰ অসুষ্ঠতা হৈ থাকে তদুপৰি মোবাইল চোৱাৰ লগে লগে মোবাইলৰ নেতিবাচক প্ৰভাৱ বুলি ক'ব পাৰি যে মোবাইলে মানুহক কি ধৰণৰ ক্ষতি কৰিছে ঠিক তেনে যি দৰে ক্ষতি কৰিছে ঠিক তেনেদৰে মানুহখনৰ যিবিলাক আগৰ দিনত মানুহে বিভিন্ন ধৰণৰ কথা বতৰা পাতিবলৈ সময় পাইছিল কিন্তু আজিকালি মানুহে ব্যস্ততাত মোবাইল অধিক ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তদুপৰি মোবাইল ফোনে মানুহৰ সময়সমূহ একেবাৰে কঠিন কৰি পেলাইছে মোবাইল ব্যৱহাৰৰ পৰিৱেশ শাৰীৰিক অসুস্থতাৰ উপৰিও ল'ৰা ছোৱালীয়েই হওক বিভিন্ন ধৰণৰ ব্যক্তিয়েই হওক যিটো তেওঁলোকৰ মনোভাৱ সকলোবিলাক নাশ কৰিছে অধিক শতাংশ মোবাইল ব্য়ৱহাৰৰ ফলত শিশুসকলৰ মন মগজু ধ্ৱংশ হোৱাৰ উপৰিও আমাৰ বৰ্তমান প্ৰজন্মত বহুত ক্ষতি সাধন কৰিছে যিহেতু ভৱিষ্যত প্ৰজন্ম জীয়াই ৰাখিবলৈ হ'লে মানুহে নিজৰ শাৰ শৰীৰৰ প্ৰতি সচেতন হ'ব লাগিব শৰীৰৰ প্ৰতি তেওঁলোকৰ যিবিলাক দায়িত্ব থাকে দায়িত্ববিলাক পালন কৰিব লাগিব পঢ়া শুনাৰ প্ৰতি ধ্যান দিব লাগিব কিন্তু মোবাইল ফোনৰ অধিক ব্যৱহাৰ ফলত মানুহে নিজৰ সময়খিনি মোবাইলতে ব্যৱহাৰ কৰিছে তাৰ ফলত মানুহৰ কোনো শাৰীৰিক ব্যায়াম হোৱা নাই ইজনে সিজনক সময় দিব পৰা নাই অধিক শতাংশ মোবাইল প্ৰয়োগৰ ফলত কিছুমান অসংঘটনিক ঘটনাও মানুহৰ সংঘতিত হৈ গৈছে সেইকাৰণে মোবাইলৰ প্ৰয়োগটো কম কৰিব লাগে তদুপৰি মোবাইলৰ ব্যৱহাৰৰ ফলত আজিকালি দেখা যায় যে অধিক শতাংশ ল'ৰা ছোৱালীয়ে মোবাইলত গেম খেলে এনে কিছুমান গেম আছে যিবিলাকে জীৱনত সৰু ল'ৰা ছোৱালীৰ জীৱন ধ্ৱংশ কৰিব পাৰে এনে কিছুমান গেম আছে যিবিলাক গেমত পইচা দিব লাগে আৰু দেখাক দেখি আজিকালি ল'ৰা ছোৱালীবিলাকে মোবাইল ব্যৱহাৰ কৰিছে কিছুমানৰ হয়তো মোবাইল দিবলৈ পইচা নাথাকিবও পাৰে তেনে ফলত মোবাইল দিওঁতে মানুহে কিছুমান অসুবিধাৰ সন্মুখীন হয় কাৰোবাৰ যদি এটা মোবাইল আছে আন কাৰোবাৰ যদি এটা দামী মোবাইল আছে ইটো ল'ৰা সিটো ল'ৰা যদি বন্ধুত্বপূৰ্ণ অৱস্থাত থাকে দেখাক দেখি তেওঁলোকে দামি মোবাইল বিচাৰে দামী মোবাইল বিচৰাৰ লগে লগে তেওঁলোকৰ যিটো আৰ্থিক অৱস্থা সকলোৰে একে নহবও পাৰে কাৰণ আমাৰ সমাজত বসবাস কৰা সকলো মানুহৰে আৰ্থিক অৱস্থা একে নহয় সেয়েহে মোবাইলটো যেতিয়া তেওঁলোকে বিচাৰে নিজৰ বন্ধুবৰ্গক যদি ভাল মোবাইল দেখে নিজৰ সহকৰ্মীক যদি ভাল মোবাইল দেখে বা কাৰোবাক যদি দেখে মোবাইলৰ ব্যৱহাৰ যদি ভাল মোবাইল বিচাৰে তেতিয়া নিজৰ ঘৰৰ টকা পইচা আছে নাই তেওঁলোকে সেইটো বিচাৰ নকৰে কেৱল এটা ভাল মোবাইল লাগে এনেধৰণৰ মোবাইল বিচৰাৰ লগতো মানুহৰ কি হয় ঘৰত কিছুমান সমস্যাৰ সৃষ্টি হয় কাৰণ সকলোৰে টকা পইচা নাথাকে সেইকাৰণে মোবাইলটো যে আমাক নেতিবাচকৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পেলায় তদুপৰি অধিক শতাংশ মোবাইল ব্যৱহাৰৰ ফলত আমাৰ বৰ্তমান সমাজখন বিপথে পৰিচালিত হৈছে বুলি ক'ব পৰা যায় বিপথে পৰিচালিত হৈছে বুলি এইকাৰণে ক'ব পৰা যায় কাৰণ অধিক মোবাইল প্ৰয়োগে মানুহৰ শাৰীৰিক মানসিক অসুস্থতাৰ লগতে সমাজখন সুশৃংখলিতভাৱে গঠন কৰাত কেতিয়াও সহায় নকৰে তদুপৰি এখন দেশত বা এখন ঠাইত এখন ৰাজ্যত উন্নয়ন হ'বৰ কাৰণে মানুহে সকলোবোৰ কাম হাতে কামে কৰিব লাগিব কিন্তু মোবাইলৰ অধিক শতাংশ প্ৰয়োগৰ ফলত মানুহে কিছুমান সময় দিব পৰা নাই তাৰ ফলত আমাৰ কিছুমান কাম আগবাঢ়িব পৰা নাই তদুপৰি উল্লেখ কৰিব পাৰি যে মোবাইলৰ জৰিয়তে মানুহে কিছুমান বেয়া প্ৰয়োগ কৰিছে ঠিক তেনেদৰে ভাল প্ৰয়োগো কৰিছে বুলি ক'ব পাৰি নেতিবাচক প্ৰভাৱ মোবাইলৰ ক্ষেত্ৰত অতি উল্লেখযোগ্যভাৱে কৰিব পাৰি যে আমাৰ সমাজত বসবাস কৰা লোকসকলৰ জীৱন ধংশ কৰিছে এক নম্বৰ পইণ্ট যিহেতু সমাজত অধিকাংশ লোকেই শিক্ষিত হ'ব লাগিব কিন্তু এনে কিছুমান সময় আহি গৈছে যেতিয়া মোবাইল মানুহে অধিক প্ৰয়োগ কৰে কিতাপ পঢ়াৰ প্ৰতি মনোযোগটো কমি যায় কিতাপ পঢ়াৰ প্ৰতি যেতিয়া মনোযোগটো কমি যায় তেতিয়া মানুহে একো ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে মোবাইলটো অধিক প্ৰয়োগৰ ফলত মানুহৰ পঢ়াৰ প্ৰতিও মনটো কমি যায় যিহেতু আমি মোবাইলত বিভিন্ন ধৰণৰ ৰঙীন দৃশ্য দেখিবলৈ পাওঁ ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ মোবাইলত ভিডিঅ' চাব পাৰোঁ মোবাইলত চিনেমা চাব পাৰোঁ মোবাইলত গেম খেলিব পাৰোঁ এইবিলাকৰ লগত সময় অতিবাহিত কৰোঁতে মানুহে পঢ়াৰ ক্ষেত্ৰত বহুতো পিছ পৰি গৈছে সেইকাৰণে উল্লেখ কৰিব পাৰি যে মোবাইল ব্যৱহাৰটো মানুহৰ বৰ্তমান সমাজৰ ক্ষেত্ৰত কোনো ভাল পদক্ষেপ লোৱা নাই বুলি যিহেতো মোবাইলৰ অধিক শতাংশ প্ৰয়োগে জনসাধাৰণৰ ক্ষতি কৰাৰ উপৰিও আমাৰ দেশৰ ভৱিষ্যতখিনি সম্পূৰ্ণভাৱে ধ্ৱংশ কৰিছে বুলি উল্লেখ কৰিব পাৰি